মোৰ প্ৰিয় ইউটিউব খাদ্য ৰেচিপিৰ চেনেল হৈছে চেফ শান্তা শৰ্মা তেওঁ চেনেলত ধুনীয়াকৈ চুঙাত দিয়া গাহৰি চুঙাত দিয়া বৰা চাউল হাঁহৰ মাংস বিলাহী পিটিকা আলু পিটিকা আদি খাদ্য ৰেচিপি সুন্দৰভাৱে তেওঁ বুজাই দিয়ে আৰু এইবোৰৰ পৰা মই নানা ধৰণৰ খাদ্য ৰেচিপি বনাবলৈও শিকিছোঁ আৰু তেওঁৰ চেনেলটো চাই সদাই ভাল লাগে তেওঁ বহুত ধুনীয়াকৈ বুজাই দিয়ে যাতে আমাৰ ভাল হয় সেইখিনি বস্তু ধুনীয়াকৈ বনাবলৈ ভাল ভাল আঞ্জা বনাবলৈ